মঞ্চত নৃত্য পৰিৱেশন কৰোঁতে সাধাৰণতে আমি ভালদৰে নিজৰ মনত সজাগ সচেতন আনি ল'ব লাগিব তাৰোপৰি তেওঁলোকে আমি বিভিন্ন ধৰণৰ নৃত্য পৰিৱেশন কৰাৰ আগত বিভিন্ন নীতি নিয়ম যিবোৰ থাকে সেইবোৰ মানি চলিব লাগিব যিকোনো নৃত্য পৰিৱেশন কৰাৰ আগতে আমি সাধাৰণতে যি যি নিয়ম থাকে বা যি যি আমাৰ নিয়মাৱলী থাকে বা যিখিনি নীতি নিয়ম থাকে আমি সেইখিনি পালন কৰিব লাগিব যিকোনো নৃত্য নৃত্য পৰিৱেশন কৰাৰ আগতে আমি নিজকে সদায় আত্মবিশ্বাস আৰু সজাগ সজাগতাৰে নিজৰ মনটো গঢ়ি তুলিব লাগিব কাৰণ যিকোনো নৃত্য পৰিৱেশন যিকোনো নৃত্যৰ লগত মিল নাখাবও পাৰে সেই ক্ষেত্ৰত আমি যিটো নৃত্যৰ ওপৰত আমি পৰিৱেশন কৰিম সেই নৃত্যটোৰ বিষয়ে ভালদৰে জ্ঞান থাকিব লাগিব তাৰোপৰি আমি নৃত্য পৰিৱেশন কৰোঁতে সাধাৰণতে বাদ্যযন্ত্ৰ বা যিখিনি চাউণ্ড যিখিনি যিখিনি মঞ্চত ব্যৱহাৰ কৰা সামগ্ৰী সেইখিনিৰ ওপৰত আমি দৃষ্টি ৰাখিব লাগিব যি যি সাধাৰণতে আমি নৃত্য পৰিৱেশন কৰোঁতে বহুতো সমস্যা হোৱা দেখা যায় সেইখিনি আমি সাধাৰণতে সেইখিনি আমি নিজৰ ওপৰত নিজেই ভালদৰে ভাবি লৈ বা যি সামৰি লৈ নিজৰ ওপৰতে বিশ্বাস ৰাখি আমি নৃত্যটোৰ বিষয়ে ভালদৰে পৰিৱেশন কৰিব লাগিব আৰু দৰ্শক যাতে ভালদৰে পৰ্যবেক্ষণ পৰ্যবেক্ষণভাৱে যেতিয়া দৰ্শকে চাব সেই ক্ষেত্ৰত পৰ্যবেক্ষণ কৰিব সেই ক্ষেত্ৰত আমি ভালদৰে তেওঁলোকক ভালদৰে পাৰদৰ্শিতা দেখুৱাই আমি নৃত্য পৰিৱেশন কৰিব লাগিব আৰু নিজৰ মনত যাতে ভয় সংকুচ ভাৱ নাথাকে সেইটো আঁতৰাব লাগিব নৃত্য পৰিৱেশন কৰোঁতে মানে কিছুমান ছাত্ৰ ছাত্ৰী বা যিখিনো ল'ৰা ছোৱালীয়ে ভয় সংকুচ কৰা দেখা যায় উঠোঁতে মঞ্চত সাধাৰণতে উঠোঁতেই তেওঁলোকে ভয় কৰে কিন্তু এই ক্ষেত্ৰত আমি সেই ভয় ভাৱ আঁতৰাই নিজকে সদায় আত্মবিশ্বাসভাৱে নিজকে আমি তেওঁ নিজৰ মনত আমি পাৰিম বুলি সেই ভাৱটো আনিব লাগিব এই ক্ষেত্ৰত তেওঁলোকে নিজৰ মনত সদায় আত্মবিশ্বাস ভাৱটো গঢ়ি তুলিব লাগিব আৰু নিজকে যাতে নিজৰ যিটো যেতিয়া আত্মবিশ্বাস আহিব আমি সদায় ভাল ভালদৰে বা ভাল নৃত্য পৰিৱেশন কৰিব পাৰিম আৰু এই ক্ষেত্ৰত আমি সদায় সজাগতা আৰু আত্মবিশ্বাস এই দুয়োটা দুয়োটা বস্তুৱে আমি নিজৰ মাজত ৰাখিব লাগিব তেতিয়াহে আমি ভালদৰে নৃত্য পৰিৱেশন কৰিব পাৰিম বা দৰ্শকক ভালদৰে দেখুৱাব পাৰিম এই ক্ষেত্ৰত আমি নৃত্য পৰিৱেশন কৰোঁতে সদায় এই দুটা কথা আমি মনত ৰাখিব লাগিব আৰু নৃত্য পৰিৱেশনো কৰোঁতে সাধাৰণতে বহুতো নীতি নিয়ম থাকে সেই নীতি নিয়মসমূহ মানি চলিব লাগিব যদিহে কেতিয়াবা ভুল ভ্ৰান্তি হয় বা কেতিয়াবা হয় যেতিয়া মাধ্যমসমূহৰ যেতিয়া ভুল থাকে বা কেতিয়াবা যি শুনাত বা শুনাত নহ'লে কিছুমান ক্ষেত্ৰত গানসমূহ বা হেৰি শুনাত অসুবিধা হ'ব পাৰে এই ক্ষেত্ৰত আমি ভালদৰে মাধ্যমসমূৰ বিষয়েও ভালদৰে জানি ল'ব লাগিব আৰু যিকোনো নৃত্য পৰিৱেশন কৰাৰ আগতে আমি কথাবোৰ ভালদৰে জানি ল'ব লাগিব আৰু নৃত্য পৰিৱেশন কৰাৰ আগত আমি নীতি নিয়মসমূহ মানি চলিব লাগিব আৰু দৰ্শকক যাতে দৃষ্টি আকৰ্ষণ কৰাৰ পাৰোঁ সেই ক্ষেত্ৰত আমি চাব লাগিব আৰু নিজৰ মাজত আত্মবিশ্বাস আৰু সজাগতা ভাৱ গঢ়ি তুলিব লাগিব এই ক্ষেত্ৰত আমি ভয় সংকুচ আঁতৰাব পাৰিম আৰু এই পদক্ষেপবোৰ মানি চলিলে আমি নিজৰ মনত নিজৰ মনৰপৰা আমি ভয় সংকুচৰ ভাৱ আঁতৰাব পাৰিম সেইকাৰণে আমি নিজৰ মাজত আত্মবিশ্বাস আৰু আত্ম সজাগতা গঢ়ি তুলিব লাগিব